হেল্ল' অঁ হেল্ল' এই আছোঁ ঘৰতে এনেই আপুনি কি কৰিছে অ' অ' ভাল ভাল আপোনালোকৰ ভাল

হয় নেকি যোৰহাতলৈ ভিৰটোত আছে তাৰপিছতে বিশাললৈ যাব পাৰিব উন্নয়ন মাৰ্কেট আপুনি ক'ত সোমায় আৰু কিবা কিনিব লাগছিলে নেকি

অ' ভাল ভাল চব বস্তুৱেই ভাল পায় বাৰু আপুনি কি লয় অ' কোনদিনাখন যাম বুলি ভাবিছে অ' অ' কাইলৈ ওলাব তেতিয়া অ' অ' মই তেতিয়া ঠিক আছে সেই সময়তে ওলাই যাম আৰু

অ' অ' ল'ম ল'ম ল'ম অঁ ঠিক আছে তেতিয়া অ' হ'ব ৰাখক অঁ অঁ